ভাৰতত বিভিন্ন ধৰণৰ কলা সংস্কৃতি আদি দেখিবলৈ পোৱা যায় তাৰে ভিতৰত মই অসমীয়াসকলে অসমীয়াসকলৰ সংস্কৃতিৰ বিষয়ে ক'বলৈ ওলাইছোঁ অসমীয়া সংস্কৃতিত মহিলাসকলে চাদৰ মেখেলা ব্লাউজ আদি পৰিধান কৰে আৰু পুৰুষসকলে ধুতি পাইজামা পাঞ্জাবী আদি ব্যৱহাৰ কৰে বিয়া সবাহ আদিত মহিলাসকলে চাদৰ মেখেলা পৰিধান কৰা দেখা যায় আৰু পুৰুষসকলে ধুতি পাইজামা পাঞ্জাবী আদি পৰিধান কৰা দেখা যায় অসমীয়া সংস্কৃতিত বিহুক এক নিৰ্দিষ্ট স্থানত ৰখা হৈছে বিহু অসমীয়াসকলৰ এক অতি আদৰৰ উৎসৱ সেয়েহে বিহুত সকলো মহিলাই মুগা সাজ পৰিধান কৰি বিহু নৃত্য প্ৰদৰ্শন কৰে আৰু বিহু নৃত্য প্ৰদৰ্শন কৰে আৰু বিহুত গামোচা বয়োজ্যেষ্ঠসকলক উপহাৰ দিয়ে গামোচা অসমীয়াসকলৰ এক হিয়াৰ আমঠু বুলি মানি অহা হৈছে